পৰ্যটনস্থলী প্ৰিয় বুলি ক'লে নিজৰ জিলাখনৰ কথাই প্ৰথমতে ক'ব লাগিব চৰাইদেউ জিলাত ঐতিহ্যমণ্ডিত পুৰণি ইতিহাস প্ৰসিদ্ধ আমাৰ চৰাইদেউ চুকাফা মৈদাম আছে গতিকে এইটো আমাৰ পোনপ্ৰথমে নিজৰ প্ৰিয় হ'বই তাৰপিছতে আমাৰ কাষতে দাঁতিকাষৰীয়া শিৱসাগৰ জিলাত তেওঁলোকে ৰংঘৰ উপভোগ কৰিব পাৰে ৰংঘৰ ভাল লাগে মোক ৰংঘৰ তাৰপৰা চাউলুং চুকাফাৰ প্ৰথম প্ৰতিষ্ঠা কৰা যি ৰাজ্য তাৰ ৰাজ্যৰ আমাৰ ৰজাৰ কাৰেংঘৰ আছে ঐতিহাসিক তলাতলঘৰ আছে এইবিলাক সঁচাই ভাল লাগে ইয়াৰ পিছতে প্ৰিয় হোৱাৰ মোৰ কাৰণবিলাক হৈছে নিজৰ জিলাখনত থকা বস্তুখিনি সদায় নিজৰ বাবে প্ৰিয় হ'বই ইয়াৰ পিছতো আমাৰ জিলাখনৰ বাহিৰতো আপোনালোকে কাজিৰঙাও ভাল লাগে কাজিৰঙাত আমাৰ এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙাত সকলো ধৰণৰ জীৱ জন্তু স্বচক্ষুৰে আপুনি কাষৰপৰাই উপভোগ কৰিব পাৰে গতিকে কাজিৰঙা সদায় প্ৰিয় ইয়াৰ পিছতে চিৰিয়াখানা আমাৰ অসমতে থকা চিৰিয়াখানাও ভাল লাগে তাতো সকলো ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি সকলোখিনি আপুনি কাষৰপৰাই চাব পাৰে তাৰপিছতে জাতিংগা আছে জাতিংগাও ভাল লাগে জাতিংগা আপোনালোকে উপভোগ কৰিবও পাৰে আৰু ময়ো গৈছোঁ ভাল লাগে